যিটো প্ৰডাক্ট পাইছো কুৰ্টিটো কুৰ্টিটো ভাল লাগিছে মোৰ বহুত কমফৰ্টেবুল হয় কাপোৰটো বহুত মিহি কটন ত' গৰমৰ দিনত পিন্ধি বহুত আৰামদায়ক হ'ব আৰু ঠাণ্ডাদিনতো সেইটো পিন্ধিব পাৰি আৰু কাপোৰটো বহুত ছফ্ট মেটেৰিয়েলৰ হয় ত' ভাল লাগিছে কাপোৰটো মোৰ কাপোৰখন আৰু

কুৰ্টিটো চবতে পিন্ধিব পাৰি যিকোনো ক'ৰবাত বিয়া খাব গ'লেও বা যিকোনো অনুষ্ঠান মিটিং সভা আদিত গ'লেও কুৰ্টিটো পিন্ধি যাবৰ কাৰণে কমফৰ্টেবুল হয় ত' সেইকাৰণে মই বহুত ভাল লাগিছে চবতে মই সেইটো ডেইলি ওৱেৰৰ কাৰণে ইউজ কৰিব পাৰিম বা হেৰিৰ কাৰণে অকেজনেলি যিকোনো হেৰিৰ ক্ষেত্ৰতো ইউজ কৰিব পাৰিম সেইকাৰণে মোৰ সেইটো কুৰ্টিটো ভাল লাগিছে বহুত আৰু আৰামদায়ক হয় বহুত কুৰ্টিটো কটন কটনৰ হয় সেইকাৰণে বহুত ভাল লাগিছে